মোৰ ভণ্টী বা বাইদেউ বা জীয়ৰী বা বান্ধৱীয়ে মই এট লিষ্ট গ্ৰেজুৱেচন কৰাতো বিচাৰোঁ আৰু ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত এতিয়ালৈকে আমি কোনো ধৰণৰ তেনেকুৱা বাধাৰ সন্মুখীন হোৱা নাই আমাৰ ভণ্টীয়ে এখন নগাঁৱৰে ভাল স্কুলত শিক্ষা গ্ৰহণ কৰি আছে সেই স্কুলখনত ল'ৰা বা ছোৱালী বুলি তেনেকুৱা কোনো বাধাৰ সন্মুখীন হ'বলগীয়া আজিলৈকে হোৱা নাই গতিকে বৰ্তমান কালৰ শিক্ষা ব্যৱস্থাটোক লৈ আৰু আমাৰ ভণ্টী পঢ়ি থকা স্কুলখনৰ শিক্ষা ব্যৱস্থাটোক লৈ মই যথেষ্ট সুখী